এক এক দুই হাজাৰ একৈশ চাৰি পাঁচ দুই হাজাৰ বিশ সাত আঠ ঊনৈছশ নব্বৈ দহ বাৰ দুই হাজাৰ বাৰ তিনি আঠ দুই হাজাৰ চৈধ্য